অঁ কি খবৰ কি কৰিছ অঁ ভালেই ভালেই বৈ যাওঁ বৈচোন বহুত দিন ওলাই মেলি যোৱা নাই মন কাণো ভাল লগা নাই ফুৰিবলৈ মেলিবলৈ অকণ মনটো ভাল লাগিব এই জয়সাগৰ পাৰলৈকে যাব পাৰো ইমান ধুনীয়া বতাহ মাৰি থাকে ইভিনিং টাইমত ভাল লাগিব ফুচকা চুচকাও খাম তেনেকৈ অকণমান ৱাক ইভিনিং ৱাকো কৰিম ভাল লাগে তাৰ বতাহ বৰণবিলাক মনটো ভাল লাগিব কোনোবা কোনোবা অঁ ফটো চটো মাৰিব পাৰিম ভালো লাগিব নহ্ বহুত দিন ওলাই মেলি যোৱা নাই আৰু কোনোবাই যায়নি সুধিবিচোন মানে লগৰ কোনোবা বৰষা বা কোনোবা নিকিতাহঁত অঁ যাৱ যদি অঁ অঁ যাৱ যদি এতিয়াই কৈ দিবি অকণমান দেৰিকৈ অঁ অঁ অঁ অঁ